এই অঞ্চলটোত ক'বলৈ গ'লে হিন্দু আৰু ইছলাম ধৰ্মৰ মানুহ বেছিকৈ আছে আৰু কম বেছি পৰিমাণে বৌদ্ধ আৰু খ্ৰীষ্টান ধৰ্মৰ মানুহেও বাস কৰে আৰু ইয়াত হিন্দুসকলৰ এভাগ নামঘৰ আছে এই নামঘৰত এই হিন্দুসকলে সকলোৱে গৈ তাত নাম কীৰ্তন বা শ্ৰৱণ কৰে আৰু ইছলামসকলেও ধৰক তেনেকৈ মচজিদত গৈ উপাসনা কৰে ইশ্বৰ বা আল্লাৰ ওচৰত

এই অঞ্চলটোত কম বেছি পৰিমাণে কিছুমান খেতি লগত জড়িত আৰু কিছুমান ব্যৱসায় বাণিজ্যৰ লগত জড়িত আৰু কিছুমান কম বেছি পৰিমাণে চৰকাৰী চাকৰিয়াল হে জড়িত আৰু আমাৰ এই অঞ্চলটোত সকলো ধৰ্মীয় লোকেই একগোট হৈ আছে